হয় কোনে ক'লে অঁ বিজয় কোৱা হয় কোৱাচোন

তুমি কালি স্কুল নাহিলা নেকি অঁ অঁ অঁ অঁ অঁ আহোমসকলৰ কোনখিনি বিষয় জানিব বিচাৰিছা

হয় হয় অঁ অঁ অঁ মানে মই কালি সেয়াই পঢ়ালোঁ আহোমসকলৰ প্ৰথম ৰজা আছিল চুকাফা তেওঁ তেৰশ খ্ শতিকাত আহিছিলে বাৰশ আঠাইছ চনত পাটকাই পাহাৰৰ সিপাৰৰ পৰা পাটকাই পাহাৰ পাৰ হৈ আহিছিলে আৰু তেতিয়া অসমত নাগা কিং নগাসকলৰ ৰাজ আছিলে হয় তাৰপিছতে তেওঁ ইয়াত প্ৰথমতে স্থায়ী বাসিন্দা হিচাপে থিতাপি ল'লে তাৰপিছত লাহে লাহে তেওঁ বংশবৃদ্ধি কৰিলে আৰু বাৰশ তেপন্ন চনত চৰাইদেউত ৰাজধানী স্থাপন কৰিলে হয় ত তেওঁৰ পিছত তেওঁৰ ৰাজ্যভাৰ ল'লে তেওঁৰ পুতেক চু চুতিওফা ঊনা বাৰশ আঠষষ্ঠি চনত তাৰপিছত তেওঁলোকৰ বংশানুগতিকভাৱে চলি গ'ল অঁ তাৰপিছতে চুডাংফা আহিলে তেৰশ সাতান্নব্বৈ খ্ৰীষ্টাব্দত চুডাংফাক আমি বামুণী কোঁৱৰ হিচাপেও জানো এইটো পৰীক্ষাত আহিবও পাৰে বামুণী কোঁৱৰ হিচাপে আমি কাক চিনি পাওঁ অঁ অঁ তাৰপিছতে তেওঁৰ পিছত চুডাংফাৰ পিছত অঁ চুজানফা আহিলে এইবোৰ পৰীক্ষাত ইমান ইম্পৰটেণ্ট নহয় যেতিয়াৰ পৰা স্বৰ্গদেউ উপাধি আহিলে তাৰ পিছৰ পৰাহে বস্তুবোৰ বেছি ইম্পৰটেণ্ট আহোমসকল আহি অকল প্ৰথম ক্ষেত্ৰত চুকাফাটোহে বেছি প্ৰয়োজনীয় পৰীক্ষাত ঠিক আছে তাৰপিছতে চুক্লেংমুং আছে চুকামফা আছে এইবোৰ ইমান ইম্পৰটেণ্ট নহয় কিন্তু চুহুংমুঙৰ পিছৰ পৰাহে বেছি ইম্পৰটেণ্ট চুহুংমুহং চুহুংমুঙক অঁ হয় কোৱোচোন অঁ চুহুংমুং দিহিঙীয়া ৰজা অঁ তেওঁৰ পৰাই আমি স্বৰ্গদেউ নামটো লওঁ অঁ তেওঁক আমি চু চুহুংমুং বুলিও কওঁ আৰু দিহিঙীয়া ৰজা বুলিও কওঁ অঁ তাৰ পিছৰ পৰাহে মই তাৰপিছত পঢ়োৱা নাই অঁ অঁ ঠিক আছে তুমি সোমবাৰৰ পৰা আকৌ স্কুল আহিবা অঁ ঠিক আছে অঁ অঁ ঠিক আছে হ'ব